আমাৰ অঞ্চলৰ আকৰ্ষণীয় দিশ বুলি ক'লে আমি আমি যিহেতু শিৱসাগৰ ডিষ্ট্ৰিকৰ হয় এইখন সেই ডিষ্ট্ৰিকৰ ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপূৰ্ণ ঐতিহাসিক কীৰ্তিচিহ্ন বুলি ক'লে আমাৰ শিৱসাগৰ পুখুৰী শিৱদৌল ইয়াত শিৱদৌল হয় ঐতিহাসিক কীৰ্তিচিহ্ন আমাৰ বহুত আছে যেনে শিৱদৌল জয়দৌল শিৱদৌল জয়দৌল শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী তাৰপিছতে আছে ৰংঘৰ কাৰেংঘৰ এই ৰংঘৰ কাৰেংঘৰ এয়া হৈছে ৰজাদিনীয়া পূৰ্তি পুৰণি কীৰ্তিচিহ্ন আৰু চৰাইদেউ চৰাইদেউ চুকাফা চৰাইদেউ চুকাফা বুলি চৰাইদেউ চুকাফা যিহেতু সকলোৱে শুনিছে আৰু চৰাইদেউ চুকাফাত আছে আমাৰ বহুতো মৈদাম আছে আৰু এই মৈদামত আমাৰ এতিয়া চৰাইদেউ মহোৎসৱ পতা হয় মহোৎসৱৰ চৰাইদেউ চুকাফাৰ ৰাজত্বৰ চুকাফাৰ ব্ৰিটিছসকলৰ ৰাজত্বৰ দিনৰ এই ৰজা দিনীয়া হয় এইবিলাক ৰজাদিনীয়া কি পুৰণি কীৰ্তিচিদ্ধ কীৰ্তিচিহ্ন হয় আৰু আমাৰ আছে ইয়াত এটা মন্দিৰ শিৱ মন্দিৰ শিৱ মন্দিৰত আমাৰ শিৱৰাত্ৰিত আমাৰ শিৱ পূজা কৰা হয় আৰু আছে দুৰ্গা দেৱী আৰু আমাৰ দুৰ্গা যেতিয়া দুৰ্গা পূজা হয় তেতিয়া আমাৰ দুৰ্গা পূজা পতা হয় বহুত ডাঙৰ মন্দিৰ হয় এটা এইটো আৰু এইবিলাক সকলো ৰজাদিনীয়া পুৰণি কীৰ্তিচিহ্ন হয় ৰংঘৰ তলাতল ঘৰ ৰংঘৰ হয় তলাতল ঘৰ কাৰেংঘৰ আৰু আৰু আছে শিৱদৌল জয়দৌল দেৱীদৌল বিষ্ণু মন্দিৰ শিৱ মন্দিৰ এইবিলাকেই আছে আমাৰ ইয়াত পুৰণি কৃতিচিহ্ণ চৰাইদেউ চৰাইদেউত আছে চৰাইদেউ চুকাফা এই চুকাফা চৰাইদেউ চৰা স্বৰ্গদেউ গদাধৰ সিংহৰ দিনৰ হয় আৰু আমাৰ খুদনা এটা মন্দিৰ আছে এটা খুদনা তিলা বুলি ক'লেও বেয়া নহয় আমি খুদুনা তিলা বুলিয়ে কওঁ আৰু তাত এটা খুদুনা আছে য'ত গদাধৰ সিংহই নেকি তামোল যেতিয়া ৰজাৰ দিনত তেতিয়া তেওঁ যেতিয়া তেওঁ তামোল খুন্দি খাইছিলে সেয়াত আৰু এয়াই আমাৰ এইবিলাক বহুত ৰজাদিনীয়া বস্তু পুৰণি কীৰ্তিচিহ্ণ আছে ইয়াত সকলোৱে আহি বহুত দূৰ দূৰণিৰ মানুহে আহি ইয়াত চাব পাৰে পুৰণি কৃতিচিহ্ণ ওঠৰশ ছাব্বিছ খৃষ্টাব্দৰ এই বহুত আৰু বহুত আমাৰ এটা আৰু এটা আছে বৰগোহাঁই পুখুৰী আৰু ইয়াৰ হৈছে বহুত ৰজাদিনীয়া পুখুৰী বুলি অলপ ৰজাদিনীয়া পুখুৰী হয় পুখুৰীকেইটাৰ নাম বৰগোহাঁই পুখুৰী মিঠা পুখুৰী শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী সেয়াই আৰু সাংস্কৃতিক সাংস্কৃতিকভাৱে এতিয়া চৰাইদেউ মহোৎসৱ পতা হয় তাত সেয়া আমি যেনে আহোম আহোমসকলৰ যিটো স্বৰ্গদেউ শিৱসিং স্বৰ্গদেউৰ দিনৰ স্বৰ্গদেউৰ দিনৰ নিয়ম নীতি কৰা হয় এতিয়া স্বৰ্গদেউ মহোৎসৱ বুলি ক'লে সকলো মহোৎসৱত আমি এতিয়া সকলো মেলা দেখা হয় যেনে বাণিজ্য মেলা খাদ্য মেলা মেলা আৰু সকলো ধৰণৰ আৰু ইয়াত বহুত বহুত দূৰ দূৰণিৰ পৰা মানুহে আহি ইয়াত এই এই স্থান দৰ্শন কৰিছে আৰু বহুত দূৰ দূৰণিৰ পৰা চাবলে আহে বহুত এখন ধুনীয়া ঠাই হয় ঐতিহ্যপূৰ্ণ ঠাই বুলি চৰাইদেউ বুলি ক'লে এখন ঐতিহ্যপূৰ্ণ ঠাই বুলি ক'ব পাৰি আৰু সেইকাৰণে আহক আমাৰ ইয়াত চাবলৈ আমাৰ বহুত ধুনীয়া এখন ঠাই হয় আৰু পুৰণি কীৰ্তিচিহ্ন পুৰণি কীৰ্তিচিহ্ন যে সকলো আছে পুৰণি কৃৰ্তিচিহ্ণ সকলো আছে যেনে মন্দিৰ মঠ মন্দিৰ দূৰ্গা দেৱী শিৱ মন্দিৰ সকলোবিলাকেই আছে আৰু ৰংঘৰ যিহেতু ৰংঘৰো বহুত ৰজা দিনীয়া হয় আৰু তাত তাত এখন ধুনীয়া পাৰ্কো আছে খেলিবলৈ বহুত ধুনীয়া ঠাই তাত বহাগ বিহুত ম'হৰ যুঁজ পতা হয় ইয়াত বহাগৰ এক তাৰিখে আৰু সেই ম'হৰ যুঁজত বহুতো পুৰণি ৰীতি নীতিৰে সেই নিয়ম পালন কৰা হয় আৰু যেনেকৈ ইয়াত চৰাইদেউ চৰাইদেউ চুকাফাতো দুই ডিচেম্বৰ পালন কৰা হয় চুকাফা দিৱস হিচাপে আৰু মেদামমেফি হিচাপে এক আহোমৰ যিহেতু নিয়ম মেদামফি একত্ৰিছ ডিচেম্বৰ ইয়াত সেইটো নিয়ম পালন কৰা হয় আৰু চুকা পাহন চুকা পাহন বহুত পাহাৰে কেইবাটাও পাহাৰ আছে তাত চৰাইদেউ মৈদাম বুলি ক'ব লাগিব সেয়া ৰজাদিনীয়া মৈদাম সেই মৈদামো উপভোগ কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা আহে আমিও যাওঁ আৰু ধুনীয়া ঠাই এখন চাবলগীয়া ঠাই হয় এইখন কাৰণ বহুতো দূৰ দূৰণিৰ পৰ্যটকে আহি ইয়াত থাকি গৈছে চাই গৈছে বহুত ধুনীয়া ঠাই বুলি সকলোৱে কয় আৰু আমিও আহোঁ আমিও যাওঁ সেইকাৰণে আৰু ইয়াতো আছে খুদুনা তিলা খুদনা এটা মন্দিৰ আছে তাত এটা খুদনা থকাৰ কাৰণে ৰজাদিনীয়া এটা খুদনা থকাৰ কাৰণে তাত আমি খুদুনা তিলা বুলি কওঁ আচলতে সেইটো তেওঁ আৰু তাতো পূজা অৰ্চনা কৰা হয় ৰজাদিনীয়া নিয়ম নীতিৰে সেয়াত পূজা অৰ্চনা কৰা হয় আৰু সেইকাৰণে বহুত ভাল লাগে বহুত ধুনীয়া এখন ঠাই শিৱসাগৰ জিলা বুলি ক'লে আমাৰ এখন বহুত মানে নাম থকা ঠাই হয় আৰু পুৰণি কীৰ্তিচিহ্ণৰে যিহেতু ভৰা আৰু এই পুৰণি কৃতিচিহ্ণৰ পৰা আৰু আমাৰ চৰাইদেউ চৰাইদেউ চুকাফা চৰাইদেউ চুকাফাৰ যিহেতু মহোৎসৱ হয় সেয়াত সকলো বহুত দূৰণিৰ লোকে চৰাইদেউ মহোৎসৱ চাবলৈ আহে চৰাইদেউ মহোৎসৱ এখন তেওঁ সেই চৰাইদেউ হৈছে চৰাইদেউ চুকাফা হৈছে একদম ৰজাদিনীয়া তাত মৈদাম থকাৰ কাৰণে চৰাইদেউ চুকাফা চাওলুং চুকাফাই আহি তাত বাস কৰিছিল আৰু সেয়াতে তেওঁলোকৰ মৈদাম স্থাপন কৰা হ'ল আৰু সেই মৈদামৰ সেই মৈদামবিলাক পুৰণিকৃতিচিহ্ণ মৈদামৰ তাত এটা গোহাও আছে সেই পুৰণি কৃতিচিহ্ন হয় সেয়া আৰু চুকা শিৱসাগৰৰ শিৱসাগৰখনত বহুত ধুনীয়া এটা ঐতিহ্যপূৰ্ণ ঠাই হয় এখন তাত যিহেতু ৰংঘৰ কাৰেংঘৰ সকলো ধৰণৰ আছে যেনে তলাতল ঘৰ আৰু তলাতল ঘৰ আছে আৰু শিৱসাগৰ পুখুৰীৰ পাৰ এটা শিৱদৌল আৰু এটা পুখুৰী শিৱসাগৰ পুখুৰী য'ত বহুত লোকে চাবলৈ আহে এটা ডাঙৰ পুখুৰী হয়টো আৰু ৰজাদিনীয়া পুখুৰী যিহেতু সেইটো আৰু শিৱ জয়সাগৰ পুখুৰীও বহুত এটা ৰজাদিনীয়া পুখুৰী জয়সাগৰ পুখুৰী আৰু সেয়াতো বহুত ধুনীয়া এখন ঠাই চাব পৰা আহিব পাৰে সকলোৱে সেইকাৰণে আৰু ৰংঘৰ ৰংঘৰ বাকৰি যিহেতু ম'হৰ যুঁজ হয় সেয়া বহাগৰ এক তাৰিখে হয় কাৰেংঘৰ কাৰেংঘৰ তলাতল ঘৰ বুলি ক'লে তলাতল তলাতল ঘৰ আছে সেইটো বহুত তলাতল ঘৰো আছে তাতো এতিয়া বহুত মনোমোহা দৃশ্য খাই অকল আহে সেইকাৰণে আমিও যাওঁ সেইটো খুব ধুনীয়া লাগে আৰু সেয়াই আৰু আমি কৈছো চৰাইদেউ চাবলৈ যিহেতু বহুত দূৰ নহয় আমিও যাওঁ চাবলৈ ইমান ধুনীয়া এখন ঠাই যিহেতু আৰু ইয়াত আমাৰ ওচৰত থকাৰ মন্দিৰটো তাতো আমি পূজা অৰ্চনা কৰোঁ আৰু যেনেকৈ শিৱ মন্দিৰ শিৱদ'লতো তেওঁ পূজা অৰ্চনা কৰা হয় তাতো মঠ মন্দিৰ আছে শিৱ মন্দিৰৰ কাষতে এখন কলেজ আছে স্কুল এখন ধুনীয়া ধুন ধুনীয়া মানে মনোমোহা দৃশ্য পুখুৰীৰ পাৰত তাত যিহেতু ৰজাদিনীয়া ঠাই হয় এইখন আৰু সেইকাৰণে আকৌ সকলো আহিব ইয়াত চাবলৈ আৰু তাপৰ্যমূলক নিৰ্দিষ্ট মানে চৰাইদেউ সেয়া চৰাইদেউ চৰাইদেউখন বহুত ধুনীয়া ঠাই আহিব পাৰে চৰাইদেউ চুকাফালৈ যিহেতু তাৰ এখন এখন ৰজাদিনীয়া ঠাই হয় আহিব সকলো ৰাজদিনীয়া তাত মৈদাম আছে আৰু ৰজাদিনীয়া যিকোনো বস্তু আছে যেনেকৈ নাও আছে ৰজাদিনীয়া নাও আছে ৰজাদিনীয়া শিলৈ আছে আৰু ৰজাদিনীয়া বন্ধুক সেইবিলাক সকলো আছে আৰু শিৱসাগৰ কাৰেংঘৰতো আছে তেনেকৈ ৰজা দিনীয়া বস্তু বহুখিনি আছে আৰু কাৰেং দেৱী দুৰ্গা মন্দিৰটো তেনেকৈ ৰজাদিনীয়া বস্তু ভালে ভালখিনিয়ে চাবলগীয়া বস্তু আছে আহিব পাৰে আপোনালোকে ৰজাদিনীয়া বস্তু সেয়াই আমি ৰজাদিনীয়া বস্তু বুলি ক'লে ভালমানখিনি আছে স্বৰ্গদেউ শিৱসিংহ আহোম ৰজা দিনৰ বস্তু আৰু এইয়া মই আহোমৰ ব্ৰিটিছসকলৰ ব্ৰিটিছসকলে নহয় আহোমৰ শিৱ শিৱসাগৰ সোতৰশ ছাব্বিছ খৃষ্টাব্দত শিৱসাগৰ শিৱসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী কিনাৰতে ধুনীয়া গছ গছনিৰ পৰা এখন ঠাই হয় আৰু এই শিৱসাগৰ পুখুৰীতে আমি এখন এটা মন্দিৰ আছে সেই মন্দিৰটো বহুত ঐতিহ্যপূৰ্ণ মন্দিৰ হয় সেই মন্দিৰটো বহুত ধুনীয়া এখন ঠাই আহিব সকলোৱে ইয়াত আৰু ঐতিহ্যপূৰ্ণ যিহেতু সকলোৱে আহিব পাৰে এয়াই আৰু আৰু শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ কাৰেংঘৰো এটা কাৰেংঘৰো এটা এটা বহুত ধুনীয়া বহুত ধুনীয়া ঠাই হয় তাত বহুতো এখন পাৰ্ক আছে আৰু তাত খেলা ধূলা কৰিব পৰা হওক সৰু ল'ৰা ছোৱালীক দেখাব পৰা এখন ধুনীয়া ঠাই হয় এইবিলাক সকলো ৰজাদিনীয়া হয় কাৰণ